মানুহৰ চিন্তা বেছি হৈছে সৰু সৰু কথাতে মানুহে চিন্তাত পৰে সেইকাৰণে হাৰ্ট অলপ কষ্ট পায় সেইকাৰণেই তাৰ বাবে তাৰ লগে লগে খাদ্যবস্তু কথা খাদ্যবস্তুৰ কাৰণেও মানুহৰ এই হাৰ্টৰ অসুখটো হৈছে বেছিকে হৈ হ'বলে পাইছে